পোহনীয়া জন্তু ভাল পায়নে পোহনীয়া জন্তু মই ভাল পাওঁ পোহনীয়া জন্তুৰ ভিতৰত মই কুকুৰক বিশে খুবেই ভাল পাওঁ মই আৰু মোৰ ঘৰত দুটা পোহনীয়া কুকুৰো আছে সিহঁতৰ লগত মই খেলি জুলি থাকোঁ মানে এতিয়া ভাল লাগে সিহঁতে আৰু সিহঁতো প্ৰভুভক্ত সেইকাৰণে মানে মই সিহঁতক মানে খুবেই ভাল পাওঁ মোৰ পিছে পিছে সিহঁতে ঘূৰি ফুৰে আৰু মই যি খাওঁ মই মানে নিৰামিষ খাদ্য খাওঁটো সিহঁতিও মই নিৰামিষ খাদ্য খোৱাও সিহঁতে ভাল পায় আৰু মোৰ মানে সবচে যিমান জন্তু আছে তাৰ ভিতৰত সবচে বেছি ভাল লাগে মোৰ মানে কুকুৰক সেইকাৰণে মই দুটাই কুকুৰ পাৰিছোঁ বৰ্তমান আৰু মোৰ লগতে থাকে সিহঁতে সিহঁতে মই ক'ৰবাত গ'লে মোৰ লগত যায় ক'ৰবাত গুচি আহোঁ ঘূৰি আহোঁ ফুৰিব গ'লে তাৰপিছত মোৰ আৰু মোৰ লগত একেলগে ভাত তাত খায় মই খালি মই একেলগে সিহঁতৰ লগত ভাত খাওঁ খুবেই ভাল লাগে সব জন্তুকে ভাল পাওঁ কিন্তু তাৰ ভিতৰত সবচে ভাল লাগে মোৰ কুকুৰক কুকুৰক পুহি কিনে ভাল লাগে কুকুৰ হ'ল প্ৰভুভক্ত আৰু কুকুৰ খুব বিশ্বাসী সেইকাৰণে কুকুৰক মই খুব ভাল পাওঁ আৰু কুকুৰে যেনেকৈ কওঁ সেই মতে চলে কুকুৰটোক মানে এটা আণ্ডাৰ্ষ্টেণ্ডিং থাকে মই যদি ক'ৰবাত যদি গুচিও যাওঁ মই যদি এবছৰ পাছতো মই যদি ঘূৰি আহোঁ সিহঁতে মোক দেখাৰ লগে লগে মানে একদম মানে জাম্প কৰি উঠিব তেনেকুৱা আৰু চিঞৰ বাখৰ লগাই একদম গোটেই জোকাৰি জোকাৰি ইমান মানে সিহঁতৰ মানে মেম'ৰি পাৱাৰ মানে দেখাৰ লগে লগে আৰু মই এনে ফুৰিব ক'ৰবাত যদি যাওঁ মই মই অহাটো মই দৰ্জাখন খুলিলে গেটখন খুলিলে সিহঁতে গম পায় যায় সেইকাৰণে সিহঁতক খুব ভাল লাগে মোক কুকুৰটো আৰু ৰাতি মই যদি কোনোবা যদি কিবা এটা আৱাজ চাৱাজ কৰে ক'ৰবাত কিবা বা পাতো পৰে বা ক'ৰবাত পইটাচৰাই কিবা হাল্লা ইফালে সিফালে আৱাজ দিয়ে তথাপিও সিহঁতে মানে এই কৰে আৱাজ দিয়ে আৱাজ দি মোক উঠাই দিব আৰু সিহঁতৰ ভাল লাগে যেতিয়া মোৰ ওচ লগতে একে ৰুমতে শুৱে সিহঁতে মই যেতিয়া সিহঁতে যেতিয়া পেচাৱ চেচাৱ লাগে সিহঁতে মোক মানে মাতি ভৌ ভৌ কৰি মাতে মানে কয় আৰু কি মোৰ কিবা এটা হৈছে আৰু মই জানোঁ যে সিহঁতৰ পেচাব বা লেট্ৰিন লাগিলে সিহঁতে ভৌ ভৌ কৰে তেতিয়া ৰাতি হ'লে মই যিমান ৰাতি হ'লেও সিহঁতক উঠাই লৈ যাওঁ বাহিৰত লৈ যাওঁ লেট্ৰিন পেচাব কৰাই লৈ আহোঁ মানে আৰু খোৱাৰ সময়ত মানে মই সিহঁতক ভালকৈ মই খাব দিওঁ আৰু একেলগে মই ওপৰত থাকোঁ সিহঁতক মোৰ কাষত ছাইডত সিহঁতে আৰামত শুই থাকে মানে কুকুৰ দুটাই খুবেই মোৰ প্ৰিয় মানে সেইকাৰণে আৰু ইমান কুকুৰ জন্তুৰ ভিতৰত যে ইমান পো কুকুৰ যে ইমান মানে প্ৰভুভক্ত ইমান ভাল মানে মই কল্পনাই মানে গৰু ছাগলী পালি পালিছিলোঁ আজিকালি বন্ধ কৰিলোঁ কিন্তু গৰু ছাগলীত কৰিও কুকুৰটো বেছি মানে মৰমৰ মানে সেই কুকুৰটোক বেছি ভাল লাগে কুকুৰটোক সেইকাৰণে অত্যন্ত ভাল লাগে মোৰ মানে আৰু কুকুৰে মানে বিশেষকৈ আমাৰ মানে খুব ছে'ফটি ছিকিউৰিটি এটা ৰাখে ঘৰৰ ক'ৰবাত কিবা আৱাজ হ'লে কিবা হ'লে যদিও মোৰ ৰূমত একেলগে থাকোঁ তথাপি বাহিৰত কিবা এটা আৱাজ হ'লে ফটকৈ গম পাই যাওঁ সিহঁতে মানে এটা ইশ্বাৰা দিয়ে মানে সেইটো গম পাই যায় যে কিবা এটা হৈছে বাহিৰত কিবা এটা বস্তু এটা আছে সেই কাৰণে তেনেকাকৈ কৰে মানে সিহঁতে বা চৰাই কিবা ৰাতি ফেঁচা তেচা এইবিলাক ওলাইতো সেইবিলাক ওলালেও সিহঁতে এই কৰে আৱাজ দিয়ে কিবা শিয়াল তিয়াল আহিলেও সিহঁতে আৱাজ দিয়ে বাহিৰত তেনেকুৱা বা ৰাতি যদি কোনো মানুহ আহে তেতিয়াও মানে সিহঁতে ই কৰে আৱাজ দিয়ে চোৰ ডকাইত এইবিলাকৰ কাৰণে বৰ ছে'ফটি ছিকিউৰিটি কুকুৰটো সেইকাৰণে মই কুকুৰক মই ভাল পাওঁ